গ্ৰাম্য অঞ্চলৰ বহুতো কৃষকে চৰকাৰৰ পৰা আৰ্থিকভাৱে সহায় আৰ্থিকভাৱে একো সুবিধা নোপোৱাৰ ফলত খেতি কৰাত অসুবিধা আহি পৰিছে আৰু বতৰ পৰিৱৰ্তনৰ ফলতো খেতি কৰাত অসুবিধা হৈছে কাৰণ খেতি এডৰা কৰিবৰ কাৰণে বৰষুণৰ প্ৰয়োজন হয় মানুহে যিহেতু মানুহে গছ গছনি কাটি নাইকিয়া কৰিছে ইয়াৰ ফলত বৰষুণৰ মাত্ৰাও কমি আহিছে আৰু বৰষুণ নোহোৱাৰ ফলত খেতিয়ক সকলৰ খেতি কৰিবৰ বাবে সমস্যাৰ সমস্যাৰ সন্মুখীন হৈছে আৰু লগতে আজি কালি দেখা যায় বহুতো খেতি মেচিনৰ দ্ৱাৰাই কৰা হয় আগৰ দৰে নাঙল জলি এইবোৰৰ এইবোৰ বিলুপ্ত হৈ গৈছে আগতে মানুহে খেতি কৰিবৰ বাবে নাঙল গৰু গৰু দ্বাৰা নাঙলেদি হাল বাই খেতি কৰা দেখা গৈছিলে কিন্তু এতিয়া সেইবোৰৰ বিলুপ্তিৰ কাৰণে খেতি সেইবোৰৰ বিলুপ্তিৰ কাৰণে বহুতো দুখীয়া কৃষকে খেতি কৰাত সমস্যাৰ সন্মুখীন হৈছে কাৰণ দুখীয়া কৃষক সকলে মেচিনৰ দ্বাৰা কৰিবৰ বাবে আৰ্থিকভাৱে সমৰ্থ নহয় গতিকে গতিকে আগৰ দৰে যাতে আকৌ সেই নাঙল যুঁৱলিবোৰৰ ব্যৱহাৰ কৰি খেতি কৰে কৰিব পাৰে তেতিয়াহে প্ৰতিজন কৃষকে খেতি কৰিবলৈ সমৰ্থ হ'ব আৰু আজি কালি বিশেষকৈ বিশেষকৈ খেতিত ৰোৱনি হওঁক ধৰক হালবোৱা মানুহে হওঁক বিচাৰি পোৱা নাযায় কাৰণ আজিকালি মানুহে সকলোবোৰ কাম মেচিনৰ দ্বাৰাই কৰে গতিকে ৰোৱনি বা হালোৱা এইবোৰ খেতিত নলগায়ে